হয় আমি নতুনখিনিৰ কাৰণে নৱাগত আদৰণি সভা এখন পাতিব লাগিছিল

আৰু খোৱা বোৱাৰো কথা আছে

বেয়া নহ'ব সেয়া আমি কাইলৈ কলেজত যাই কথা পাতিম ভালকৈ আলোচনা কৰোঁ হয় নিশ্চয় অঁ ঠিক আছে ৰাখিছোঁ